হেল্ল' অঁ ফ্রী আছা এতিয়া অঁ এইবাৰ গৰম বন্ধত কি অলপ বাহিৰ হিল ষ্টেচন পিনে ফুৰিব যাওঁ কোনফালে মানে ছিলেক্ট কৰা কোন যোৱা ম মনালী গেংটক শ্বিলং কোন পিনে যোৱা ঠিক আছে কেই তাৰিখমানে যাম বুলি ভাবিছা আমাৰতো বন্ধ পোন্ধৰ তাৰিখমানৰ পৰা হ'ব ধৰা আমি বিছ তাৰিখমানে যাওঁ

ঠিক আছে চাৰিদিনমানৰ প্লেনিং কৰো আমি তিনি চাৰিদিনৰ থকা মানে আমি যে এবাৰ গৈছিলোঁ তাতে সেই হোমষ্টে' চেৰাপুঞ্জিতে আমি হোমষ্টেটোতে থাকিম বা থাকি তাৰপিছত আমি মাউলিং চেৰাপুঞ্জি আৰু ছেভেন লেক গোটেইখিনি আমি তেনেকৈ হেৰি কৰিম

ঠিক আছে বাৰু আৰু আৰু কোনোবা আৰু কোনোবা যায় নেকি আমি অ বাজেটটো কি মানে কম খৰচত আমি ধৰা অলপ ফুৰি আহিলে ভাল হয় যিমান পাৰো গাড়ী এখনো লাগিল গাড়ী ইয়াৰ পা কি গাড়ী লৈ যাবানে মানে কি ইয়াৰ পা বাছ মানে নিজৰ কি পাব্লিক ভেহিকেলছত যাবা যে তাত আৰু কোনোবা যাব নেকি আমি খবৰ ল আমাৰ লগৰ যদি কোনোবা যায়

হা যদি দুই আৰু দুই তিনিজন হ'লে তেতিয়া আমি গাড়ী এখন ভাড়া কৰিব পাৰিম গাড়ী এখন ভাড়া কৰিলে ধৰা ইয়াৰ পৰা গাড়ী কিমান মোটামুটি আঠ হাজাৰ ন হেজাৰমান টকা ল'ব চাগে বেছিও ল'ব পাৰে অঁ যদি আমি তিনিদিনমান থাকোঁ তেনেহ'লে ইয়াৰ পৰা গাড়ী লৈ গ'লে আমাৰ খৰচটো বেছি হ'ব আৰু যদি আমি ইয়াৰ পৰা আমি শ্বিলঙলৈ পাব্লিক ভেহিকলছত যায় তেতিয়া তাত গৈ এখন গাড়ী ভাড়া কৰি লওঁ তেতিয়া আমাৰ ঘূৰা ঘূৰাৰ কাৰণে সেইটো এটা খৰচ অলপ কমিব কিন্তু যদি আমি ইয়াৰ পৰা গাড়ীখন লৈ তিনি চাৰিদিন থাকিম বুলি ভাব যাওঁ তেনেহ'লে অলপ খৰচটো বেছি হ'ব

অঁ সেইটো কৰিব পাৰি অঁ আৰু যদি আমাৰ বেছি হেৰি হয় আমি যদি দু দুদিনতে আমি ঘূৰিব পাৰোঁ তেতিয়াতো আমাৰ আৰু ভাল হে এক দিনতে যদি আমি চাই মেলি বা দুদিনত কমপ্লিট কৰিব পাৰোঁ তেতিয়া আমাৰ ভাল হয় ঠিক আছে আমি এটা কাম কৰোঁ তোমাৰ কোনোবা চিনাক যোন যোন ষ্টাফৰ আছে তেওঁলোকক কণ্টেক্ট কৰি চোৱা কোনোবা যদি তেনেকৈ আছে আৰু মই এবাৰ সুধি মেলি চাওঁ গোটেইখিনি গাড়ী চাড়ীও অলপ খবৰ খাতি লওঁ মই ঠিক আছে হ'ব অঁ অঁ হ'ব দিয়া অঁ ঠিক আছে থেংক ইউ